হেল্ল' মণিকা অঁ তুমি ঘৰতে আছানে কি অঁ আমি শিৱসাগৰত ফুৰিবলৈ যাম বুলি ভাবিছিলোঁ তুমি টাইম দিব পাৰিবা নাই বাৰু কথা এটা সোধো বুলি ভাবিছোঁ অঁ হেৰি ভাল হোটেল এখন লাগে আমাৰ ঘৰৰ পৰিয়াল যাম বুলি ভাবিছোঁ ফুৰিবলৈ অঁ অঁ অঁ ঠিক আছে অঁ অঁ ঠিক আছে মানে ভাল হোটেল এখন আমাৰ পৰিয়াল লৈ থাকিব পৰা আৰু পৰিয়াল আমি ছজনমান যাম মোৰ ছোৱালী যাব আৰু মোৰ ল'ৰা যাব জোৱাই যাব মানুহজন যাব আৰু মোৰ সৰু ছোৱালী যাব আমি ছদিনমান থাকিম আৰু অঁ হয় নেকি আমি জেগা চাম শিৱসাগৰত চুকাফা চাম কমলাবাৰী চাম আৰু শিৱসাগৰ টাউনবিলাকতো যাম এপাক ঘূৰি কেনেকুৱানো ইয়াৰ পৰিৱেশটো চাম অঁ অঁ পাহাৰীয়া পৰিৱেশ বুলি কোৱা শুনিছোঁ হয় নেকি অঁ ওচৰত পাহাৰো যাম অঁ অঁ নাগালেণ্ড আছে বুলি কোৱা হৈছে নাগালেণ্ড পাহাৰ সেই নাগালেণ্ড পাহাৰ চাবলৈ যাম বুলিয়ে ভাবিছোঁ আৰু অঁ অঁ হয় হয় অঁ হয় অঁ হয় নেকি অঁ অঁ ঠিকে আছে তেতিয়াহ'লে ন অঁ হয় নেকি অঁ অঁ হয় নেকি তেতিয়াহ'লে ভালেই আছে ন ভালেই পাম বহুত ভাল পাম আমাৰ অসমীয়া থলুৱা খাদ্যহে ভাল লাগে অঁ অঁ হয় হয় হয় হয় অঁ হয় হয় ঠিক আমি আমিও ভাল পাম অসমীয়া খাদ্য সোৱাদ ল'বলৈ পালে অঁ যেনে কঁচু হয় হয় হয় যেনে কচু ঢেকীয়া এইবিলাক সেউজীয়া শাক পাচলি প্ৰকৃতিয়ে দিয়া এইবিলাকৰ সোৱাদ ল'বলৈ পালে ভালেই পাওঁ আৰু অঁ হয় নেকি অঁ সেইটো আকৌ আমি দেখিয়েই পোৱা নাই নহয় মাছ হয় নেকি

হয় নেকি অঁ আমি খাই পোৱা নাই জিফাৰ সোৱাদ ল'বলৈ যাম আৰু দেই হয় নেকি অঁ ঠিকে আছে মই জানুৱাৰী দুই তাৰিখমানে যাম অঁ অঁ অঁ অঁ ঠিকে আছে ভালে আছো ভালে আছো আমি তেতিয়া গৈ উপভোগ কৰিব পিনি তোমালোকৰ ঘৰতো সোমাম তোমালোকৰ খবৰ খাতিও ল'ম তোমাৰ মা দেউতাহঁতৰ লগত ভালকৈ চিনা পৰিচয় হ'ব পাৰিম তোমাকটো চিনি পাওঁৱে ন অঁ অঁ তোমাকটো চিনি পাওঁৱে ন অঁ হয় হয় অঁ অঁ ভাল লাগিব ভাল লাগিব অঁ হ'ব তেতিয়াহ'লে ৰাখিছোঁ ন অঁ অঁ হ'ব ৰাখো